হেল্ল' অঁ হেল্ল'

অঁ অঁ সদ্য়হতে আমি আমাৰ ফ্ৰেচ হেৰি ভাল হেৰিয়ে ৰাখোঁ হয়তো কালি অলপ দিনত কটা মাংস থাকি যাব পাৰে ল'ৰাটো আছিলে দোকানত ল'ৰা ৰাখোঁ তাৰপৰা ল'ৰাজনে কিজানি ফ্ৰীজত থৈ দিয়া মাংসকে হয়তো দি পঠিয়াব পাৰে আপোনাক মইতো গ'ম নাপাওঁ কিন্তু বেয়া মাংস সদ্য়হতে আমি বিক্ৰী নকৰোঁ বাৰু কিন্তু কালি থাকি যোৱা মাংস অলপ দিবও পাৰে

হয় হয় তেতিয়াৰপৰা এনেকুৱা নহয় যেন আৰু